হেল্ল' গগৈ ট্ৰেভেল এজেঞ্চী হয়নে এই আপোনালোক আমি মানে সেই দেওবাৰে এই হাবুঙলৈ যাম বুলি ভাবিছো তালে যাবলৈ আপোনালোকৰ টেম্পু নহ'লে মেজিক যিকোনো এখন মুঠতে চাৰিজন বা ছয়জন যাম চাৰিজনৰ বা ছয়জন ধৰা গাড়ী এখন লাগে কোনখন কিমান দাম আপোনালোকে ক'বচোন সেই আমি দেওবাৰে যাম পইচা কিমান খ'ব' খৰচ হ'ব সেইটো কৈ দিলেই হ'ল